যিকোনো এখন ঠাইলৈ আমি গ'লে পোনপ্ৰথমে আমি সেই ঠাইৰ মানুহৰ স্বভাৱ চৰিত্ৰ সেই ঠাইৰ মানুহৰ চলন ফুৰণ সেইখিনি আমি লক্ষ্য কৰিব লাগে সাধাৰণতে মানুহৰ লগত কথা পতাৰ পাছতেই অনুভৱ কৰিব পাৰি যে সেই মানুহৰ চালচলন কথা বতৰা অঙ্গীভঙ্গী কেনেধৰণৰ মানুহৰ লগত যেতিয়া আমি বাৰ্তালোচনা কৰোঁ তেতিয়া গম পাওঁ এই ঠাইৰ স্বভাৱ চৰিত্ৰ মানুহৰ কেনেকুৱা আৰু কেনেধৰণে এওঁলোকৰ লগত চলিব লাগিব বা কেনেধৰণে আমি সেই সময় সমস্যাখিনিৰ সন্মুখীন সমাধান কৰিব লাগিব সেই বিষয়ে আমি ভাবিব লাগে ভ্ৰমণত যোৱাৰ সময়ত বা সেই ঠাইত আমি পোৱাৰ লগে লগে সেই মানুহখিনিৰ লগত আমি অলপ আলোচনা কৰি পেলাই সেই ঠাইৰ পৰিৱেশৰ যি সমস্যা বা সেই পৰিৱেশৰ লগত কেনেকৈ খাপ খাই আমি চলিব লাগিব সেই দিনটো বা সেই দিনকেইটা আমি তেওঁলোকৰ লগত পৰা বুজি ল'ব লাগিব তেওঁলোকৰ পৰা বুজাৰ পাছত আমি সেই ঠাইৰ লগত আমি খোৱা বোৱাৰ ব্যৱস্থা সতৰ্ক হ'ব লাগিব আমি মানুহৰ লগত কথা বতৰা পাতোঁতে সতৰ্ক হ'ব লাগিব আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে আমি সতৰ্ক হ'ব লাগিব যিহেতু প্ৰতিটো ঠাইৰে এটা নিৰ্দিষ্ট জলবায়ু সীমা আছে আৰু সেই জলবায়ুৰ লগত আমি কেনেদৰে খাপ খাব লাগিব কেনেদৰে খোৱা বোৱাৰ ব্যৱস্থা কৰিলে আমি টিকি থাকিব পাৰিম বা সেই দিনকেইটাত আমি কেনেদৰে সুস্বাস্থ্যৱান হৈ থাকিব পাৰিম সেইটো আমি লক্ষ্য কৰিব লাগিব আৰু লগতে আমি সেই ঠাইৰ মানুহৰ যি মানুহৰ লগত কথা নাপাতিলে নহয় তেনেধৰণৰ মানুহৰ লগত কথা পাতিব লাগিব আৰু সকলো মানুহৰ লগতে সমানভাৱে নিজৰ মনৰ কথা ক'ব পৰা নাযাব যিহেতু কোন কেনেধৰণৰ প্ৰকৃতিৰ মানুহ আমি ধৰিব নোৱাৰিম যদি আমি এজন ব্যক্তিৰ লগত আমি আমাৰ মনৰ সকলো ভাৱ যদি ওদঙাই দিওঁ সেইসকলে আমাৰ অন্তৰ ভাৱ যেতিয়া বুজি পাব বুজি পায় আমাৰ ওপৰত কেনেধৰণে অত্যাচাৰ চলাব বা কেনেধৰণে আমাৰ অপহৰণৰ প্ৰচেষ্টা চলাব সেইখিনি আমি সতৰ্ক হ'ব লাগিব লগতে ভাবোঁ যে পৃথিৱীত এনেকুৱা ধৰণৰ মানুহ আছে যাতে বন্ধুত্ব পাতি পিছৰ সময়ছোৱাত আমাৰ পৰাই তেওঁলোকে লুটি লৈ যাব যিহেতু বৰ্তমান সময়ছোৱাত কাক কেনেধৰণে ঠগিব পাৰি কেনেধৰণে ল'ব পাৰি সেই ব্যৱস্থাখিনি সকলোৱে ভাবে এজন দুৰণিবতীয়া মানুহ যদি এখন ঠাইলৈ আহে তেওঁৰ স্বভাৱ চৰিত্ৰ বুজি সেই ঠাইৰ মানুহে বিভিন্ন ধৰণৰ আক্ৰমণৰ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে লগতে আমাৰ পৰা বয় বস্তুৰ আশাত আমাৰ মৃত্যু মুখলৈ পেলাব পাৰে আমি ভাবোঁ কেনেধৰণৰ মানুহৰ পৰা আমি হাত সাৰিবলৈ হ'লে প্ৰকৃততে সেই ঠাই মানুহৰ স্বভাৱ চৰিত্ৰ নিতান্তে প্ৰয়োজন আমি বুজিব লাগিব বুজাৰ পাছতহে আমি তেওঁলোকৰ লগত চলন ফুৰণ কৰিব লাগিব খোৱা বোৱা কৰিব লাগিব যিকোনো ঠাইত ভ্ৰমণলৈ আমি যোৱাৰ আগ মুহুৰ্তত সেই ঠাইখনৰ জলবায়ু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি যাব লাগিব লগতে আমি সেই মানুহখিনি স্বভাৱ চৰিত্ৰ সেই মানুহখিনি আচাৰ ব্যৱহাৰ নীতি নিয়ম সাজ পোচাক আদিলৈকে আমি লক্ষ্য কৰি সেই স্থানলৈ আমি যোৱাটো উচিত নতুবা আমাৰ জীৱনত কোন সময়ত কেনেকুৱা দুৰ্যোগ আহিব বা কেনেকুৱা সমস্যাই দেখা দিব আমি ধৰিব নোৱাৰিম ভ্ৰমণৰ সময়ত বা ভ্ৰমণৰ পৰা ঠাইখিনি খুব আমি মানুহখিনিৰ লগত পৰিচিত হ'ব লাগিব যাতে পৰিচিত আমাৰ কোনো সমস্যা হ'লে তেওঁলোকে আমাৰ মনৰ দুখ বেদনা আমাৰ সমস্যাত যাতে হাত আগবঢ়ায় যদি আমাক তেওঁলোকে সমস্যাখিনিয়ে যদি মোৰ পাতি লয় তেনে স্থানত তেনে জেগাত ভ্ৰমণ কৰাটো আমাৰ নিত্যান্তই প্ৰয়োজন এনেধৰণৰ মানুহৰ লগৰ লগত আমি চীনা পৰিচয় হোৱাৰ পাছতহে আমি সেই ঠাইলৈ ভ্ৰমণ কৰা কৰিবলৈ যোৱাটো উচিত সদায় ভ্ৰমণৰ কাৰ্যসূচী এটা নিৰ্দিষ্ট দিনত ল'ব লাগে যিটো সময়ত যাতে কোনো প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা নাথাকে কোনো ৰ'দ বতাহ বৰষুণৰ সম্ভাৱনা নাথাকে তেনেধৰণে তেনে এটা দিনতে আমি ভ্ৰমণৰ কাৰ্যসূচী হাতত ল'ব লাগে আৰু লগতে আমি ভাবোঁ সেই ঠাইৰ কেনেধৰণৰ ধৰক জলবায়ুৰ পৰিৱেশ চলি আছে যি জলবায়ুৰ কাৰণে মানুহৰ বিভিন্ন সমস্যাৰ ৰোগ সৃষ্টি হ'ব পাৰে সেই ৰোগখিনি যাতে আমাৰ সেই ঠাইলৈ ভ্ৰমণ কৰা ঠাই এখনত যাতে সৃষ্টি নহয় বা তেনেধৰণে দেখা পোৱা নাযায় তেনেকুৱা স্থানেই আমি বাচি ল'ব লাগে আমি সকলো কথাতে আমি সতৰ্ক হ'ব লাগে যাতে কোনটো কথা ক'লে আমাৰ কেনেধৰণৰ অপকাৰ হয় কোনটো কথা ক'লে আমাক সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ তেনেধৰণৰ কথা বা তেনেধৰণৰ বক্তব্য আমাৰ ৰখা উচিত যিহেতু বৰ্তমান সময়ত মানুহৰ সাংঘাটিকভাৱে আশ্ৰয় লয় সাংঘাটিকভাৱে মানুহৰ মনৰ কথা বুজ লৈ পেলাই মানুহৰ প্ৰতি মানুহে বিভিন্ন ধৰণৰ দ্বাৰা আক্ৰমণ কৰিবলৈ বিচাৰে যেতিয়া আমি সেই মানুহখিনিৰ লগত আমি খন্তেকৰ বাবে হ'লেও বা দিনটোৰ বাবে হ'লেও আমি যেতিয়া তেওঁলোকৰ মনৰ ভাৱ বুজি পাম তেতিয়াহে আমাৰ মনোভাৱ তথা আমাৰ বিভিন্ন সমস্যাবিলাকৰ বিষয়ে তেওঁলোকৰ আগত ক'ব পৰা যাব যদি আমি ক'ব নকওঁ মনৰ কথাখিনি খুলি তেতিয়া তেওঁলোকে আমাৰ মনোভাৱ বুজি নাপাব বুজি নোপোৱাৰ কাৰণে আমি তেতিয়া তেওঁলোকৰ লগত সদ্যহতে যি দুই এদিন থাকোঁ ভ্ৰমণ কৰোঁ সেই দুদিন ভ্ৰমণ কাৰ্যকালত আমি সুচাৰুৰূপে ঘৰলৈ উভতি আহিব পাৰিম